এই এনেই বহি আছোঁ আপুনি অঁ চাহ খালে

ভাল আৰু ভাত যে খালো ভাত দুপৰীয়া খোৱা হ'ল

আপুনি কিহেৰে খালে অঁ

অঁ অঁ ঠিকে আছে কৰি আছ তাকে একো এটা পোৱাও নাই এতিয়া ঘৰত মা দেউতা বা বা আছিলে বিয়া দিলে ভণ্টি আছে আৰু মই

আপোনালোকৰ

অঁ অঁ অঁ অঁ অঁ অঁ সৰু পৰিয়াল সৰুয়েই চােন পৰিয়ালটো অঁ

ঠিকে তাকে কওকচোন অঁ কওকচোন অঁ কওক বাৰু অঁ কওক

কি বিজনেছ মানে এতিয়া ধেৰ আছে নহয় এতিয়া কোনটো বা কৰিলে ভাল হ'ব যেনেই অঁ সেইটো ভালেই আছে তাকে ফাৰ্ম এখন খুলি ল'ব পাৰিলে ভালেই হ'ব তাকে লাগিব গোটাব লাগিব সেই জেগা এডোখৰ চাব লাগিব ঘৰটো বনাবলৈ তাকে কিনিব লাগিব হৈ যাব বাৰু সেইবোৰ এতিয়া কি এতিয়া কোম্পানী কোম্পানীৰ পৰা পুহিব ব্ৰইলাৰ ব্ৰইলাৰ কোম্পানীৰ পৰা কোম্পানীৰ পৰা ল'বনে ব্ৰইলাৰ অঁ অঁ সেনেকে ভাল হ'ব নহ'লে নিজেই বেছি খৰচ হ'ব লোকচানো হ'ব অঁ দুজনে লগকৈ কৰিলেও ইমান হেৰি নহ'ব

ঠাণ্ডা পৰিছে অলপ গৈ লয় বেছি ঠাণ্ডটো মৰিব বেছি গৰমতো ন নোৱাৰিম ঠাণ্ডা গৰম মিক্স হৈ তাকে বেছি ঠাণ্ডা হ'লেও একো নাই বাৰু গৰম হ'লে বেছিয়েই বেয়া গৰমত বেছি মৰে ব্ৰইলাৰবোৰ

সেই আকৌ তাকে কি কি কৰিব লাগে কি খোৱাব লাগে আকৌ বেজী চেজিও দিব লাগিব

তেতিয়া সেইটোৱে ভাল হ'ব বিজনেছটো আগে ঘৰটো বনাই ল'ব লাগিব আৰু এতিয়া জেগাডখৰ চাব লাগিব অঁ তাকে টিং কেই বাণ্ডলমান আানিব লাগিব

প্ৰথমতে এই ব্ৰইলাৰ দুশ তিনিশমান আনি ল'লে হ'ব চাগে অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক